মই টিভিত বহুতো খেল চাওঁ তাৰে ভিতৰত ক্ৰিকেট ভলীবল বেডমিণ্টন আৰু দৌৰ কাবাডী এনেকুৱা বহু ধৰণৰ খেল মই চাই ভাল পাওঁ

ৰাতি ওজাগৰে থাকি খেল চাওঁ যেতিয়া ফাইনেল বিলাক হয় বহু ৰাতিলৈকে খেলতেই মনোযোগ দি ৰাতি সাৰ পাই খেল চাই থাকোঁ

মোৰ লগত এটা ঘটনা ঘটিছিল

চাই থাকোঁতে বহুত ৰাতি হ'ল প্ৰায় চাৰে বাৰটা হৈছে নেকি তেনেতে মায়ে ভাবিলে মই কিবা

ক্ৰিকেটে চাই আছিল ক্ৰিকেট খেল চাই আমাৰ ঘৰৰ সকলোৱে ভাল পায় যেতিয়াই টিভিটো খোলোঁ

ময়ো চাওঁ ঘৰৰ পৰিয়ালৰ লগত লগ লাগি